মই মোৰ নিজলৈ এটা কটনৰ পেণ্ট চিলাবলৈ দিছিলোঁ আজি এক মাহমানৰ আগত চিলনি ইমান ধুনীয়া ফিটিং ভাল খুব ধুনীয়াকৈ চিলাই দিছিলে আৰু পিন্ধিও বহুত ভাল লাগিলে খুব ধুনীয়া আৰু কাপোৰটো মানে কম্ফৰ্টেবল